বাৰিষা কালত আমি বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি আমি খেতি বাতি কৰোঁ আৰু আমি খৰালি খৰালি দিনত আমি বৰষুণ চাই পেলাই আমি খৰালি খেতি কৰোঁ যেনেকৈ শাক চবজি আলু জিকা বডি আদি আমি খেতি কৰোঁ সেই সেইটোৱে আমাৰ বৰষুণৰ ওপৰতহে নিৰ্ভৰ কৰিহে আমি সেইবোৰ সিদ্ধান্ত লওঁ